অঁ কোনে কৈছে হয় হয় কোৱা ভালে ভালে

অঁ ভালে ভালে পাৰি পাৰি পাৰি অঁ ক'ত যাবানো গ'লেই হ'ল ক'ৰবাত হেৰিটেজ পাৰ্ক যাব পাৰি তাতে হয় হয় হয় অঁ গধূলি সময়ত যাব পাৰি তাত গৈ বহি অলপ কথা চথা পাতিবললৈ হয় হয় হয় ঠিকে হ'ব ষ্টেশ্যনৰ ওচৰতে আৰু অঁ অঁ লগত আৰু কাৰোবাক কাৰোবাক পালে লৈ যাম বাৰু কোন যায় এতিয়া লগৰ তাৰপাছত তাতে বহি আৰু চাহ তাহ খাব পাৰিম আৰু বহি কথা চথা পাতিব পাৰিম আৰু ঠিক ঠিক অঁ কেতিয়া যোৱা সময়টো কৈ দিলে হৈ গ'ল আৰু কেতিয়া যাবা অঁ ঠিক আজি হ'ব বাৰু মই এতিয়া আৰু কোনোবা যায় যদি মই লগ ধৰিব লাগিব কোনোবা যায় নেকি কোন যায় হ'ব বাৰু হ'ব ঠিক আছে যাম বাৰু